শৈশৱত আমি বিভিন্ন ধৰণৰ খেলসমূহ খেলিছিলোঁ তাৰ ভিতৰত লুকা ভাকু ভাত পানী ৰন্ধা গুটি শিলগুটিৰ খেল বিকু বুলিও এবিধ খেল খেলিছিলোঁ এইদৰে আমি বিভিন্ন ধৰণৰ খেল খেলিছিলোঁ এতিয়া লুকা ভাকু বুলি ক'লে আমি কেইবাটাও ল'ৰা ছোৱালী লগ হৈ লৈছিলোঁ লগ হৈ পেলাই এজনক গৰাকী পাতিছিলোঁ পাতি পেলাই আমি বাকিখিনি বাকি ল'ৰা ছোৱালীখিনি লুকাই আছিলোঁ আৰু সেই গৰাকীজনে আমাক বিচাৰিব লাগিব আৰু যোন তেওঁ যদি বিচাৰি থাকোঁতেই আমি তেওঁ নেদেখাকৈ তেওঁৰ পিঠিত ধাপ্পা মাৰি দিওঁ অৰ্থাৎ থাপৰ মাৰি দিওঁ তেতিয়াহ'লে তেওঁ আকৌ পুনৰ সেইদৰে চুৰ হ'ব লাগিব আকৌ আমি লুকাম আকৌ তেনেদৰে তেওঁ বিচাৰিব লাগিব আৰু আমাক নাম ধৰি তেওঁ ক'ব লাগিব এইদৰেই আমি লুকাভাকু খেল খেলিছিলোঁ তাৰ পিছত শিলগুটি খেলিছিলোঁ চেংগুটি বুলিও কয় পাঁচটা শিল লওঁ এটা ওপৰলৈ মাৰি আকৌ তলত মাটিত থোৱাটো আমি আকৌ ধৰিব লাগিব এইদৰে প্ৰত্যেকটো খেল আমি খেলিছিলোঁ তাৰ পিছত বিকু বুলি এবিধ খেল খেলিছিলোঁ বিভিন্ন ধৰণৰ আমি চেপেটা চেপেটা পাথৰ গোটাই লৈছিলোঁ সেই পাথৰ গোটাই পেলাই এটাৰ ওপৰত এটা আমি পাতি লৈছিলোঁ লৈ পেলাই এটা বল লওঁ লৈ পেলাই দুটা দল থাকে এটা এটা মূৰে থাকে এটা আনটো মূৰে থাকে মাজতে এই যিবিলাক আমি চেপেটা শিলবিলাক লৈ এটাৰ ওপৰত এটা উঠাইছিলোঁ সেই তাৰ পৰা আমি দুটা দল দুফালে থাকোঁ আৰু বলটো লৈ পেলাই সেই বিকুটো আমি ভাঙি দিম ভাঙাৰ পিছত পুনৰ বলটো ইটো দলৰ ল'ৰা ছোৱালীয়ে ল'ব লাগিব লৈ পেলাই আমাৰ গাত লগাব লাগিব যেতিয়ালৈকে লগাব নোৱাৰে তেতিয়ালৈকে আমি সেই খেলটো খেলি থাকিব পাৰোঁ আৰু এই চেপেটা শিলবিলাক পৰি যাব আৰু পৰি যোৱা শিলবিলাক আমি এটাৰ ওপৰত এটাকৈ উঠাই পেলাই সেই আগৰ যিটো নিয়মত আমি বিকুটো তৈয়াৰ কৰি থৈছিলোঁ সেইমতে আমি তৈয়াৰ কৰি থ'ব লাগে তেতিয়াই আমি সেই দলটো জিকা হয়